অঁ চৰ্মাৰ দোকান হয় না অঁ অঁ মোৰ বাইদেউৰ বিয়া আপোনাৰ পৰা কাপোৰ ল'ব লাগিছিল মান ধৰা কাপোৰ অলপ বেছিকেই লাগিছিল আৰু এনেও কইনাৰো কাপোৰ মেইন ছেট তেইন ছেট কিনিব লাগিছিলে অঁ কিমান মান এনে দামবিলাক অঁ কিন্তু অলপ দামবিলাক বেছি হৈছে নেকি মানে এনেই এৰে কিছুমান বেলেগ দোকানত ওঠৰ হাজাৰ মানৰ পৰাও পোৱা যায় আৰু আপোনাৰ তাতে বিশ হাজাৰ বুলি অলপমান বেছিয়ে কলাক অলপ কম হ'লেওতো হলাক হয় অঁ বে আপনাৰ দ'কানত যায় চাই চিতি ডিজাইন চিজাইন চাই চিতিয়ে কিনি ল' কিনি আনিম দিয়ক অঁ হ'ব দিয়ক আপোনাৰ দোকানতে যাম দিয়ক অঁ